অসমৰ মই শিলচৰ ধুবুৰী বৰপেটা বঙাইগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড়কে ধৰি কেইখনমান জিলাত মই অহা যোৱা কৰিছোঁ শিলচৰলৈ যোৱা সময়ত মই সাধাৰণতে প্ৰথমবাৰ মই উৰাজাহাজত গৈছিলোঁ আৰু দ্বিতীয়বাৰ আহোঁতে মই বাছেৰে গৈছিলোঁ আৰু বঙাইগাঁৱলৈ যাওঁতে ট্ৰেইনেৰে গৈছোঁ ধুবৰীলৈ আৰু বৰপেটালৈ যোৱাৰ সময়ত ব্যক্তিগত বাহনত যোৱা হৈছে আৰু শিৱসাগৰ যোৰহাট বা গুৱাহাটী এইবিলাকলৈ যাওঁতে সাধাৰণতে বাছেৰে যাতায়ত কৰা হৈছে এইখন জিলা ঘূৰাৰ যিখিনি মোৰ অভিজ্ঞতা তাৰ ভিতৰত মই অতিকৈ ভাল দেখিলোঁ ধুবুৰী এটা অঞ্চল সেই অঞ্চলত শাল গছৰ ইমানেই এডোখৰ বাগানৰ দৰে আছে বুলি ক'ব পাৰি ৰাস্তাৰ কিনাৰতে ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ শাল গছবিলাক আছে দেখি খুব সুন্দৰ লাগে আৰু ব বৰপেটা সত্ৰ আৰু পাটবাউসী সত্ৰ সেইবিলাকো মই গৈছোঁ সেইবিলাক সেই নিজৰ ঘৰুৱা বাহনতে যোৱা হৈছে আৰু বৰপেটা সত্ৰটো ভালেই লাগিল গৈ পাতবাউসীটো গৈ পৌৰাণিক আমাৰ শংকৰদেৱৰ যিখিনি পুথি পাঁজি আছে বা যিখিনি তাত পৌৰাণিক বস্তু আছে সেই গোটেইখিনি দৰ্শন কৰিলোঁ খুবেই ভাল লাগিলে শিলচৰত মাত্ৰ এটাই কথা আমাৰ অসমৰ যদি ভিতৰৰ এলেকা ঠাই তথাপি তাৰ ভাৱ ভাষা আৰু আমাৰ ভাৱ ভাষাৰ লগত যথেষ্টখিনি পাৰ্থক্য আছে তেওঁলোকৰ ভাষা বুজি পোৱাটো অতি কঠিন আৰু আমাৰ কথাবিলাকো তেওঁলোকে বুজি নাপায় তাত সেইটোৱে অসুবিধা অন্য ধৰণৰ অসুবিধা অন্য নাই বিশেষ অহা যোৱা জাগাটো ক্ষেত্ৰত ট্ৰেইনেৰেও যোৱা যোৱাৰ ব্যৱস্থা আছে বাছেৰে যোৱাৰ ব্যৱস্থা আছে সেইখিনি ক্ষেত্ৰত যাতায়তৰ ব্যৱস্থাটো ঠিকেই আছে খালি দূৰ কিছু যথেষ্ট আৰু তাৰ মানুহখিনিও প্ৰায় আমাৰ অসমৰ মানুহখিনিক অসমৰ মানুহ বুলি কয় তেওঁলোকৰ জেগাটো এটা বেলেগ জেগা বুলি তেওঁলোকে নিজেই এটা অনুধাৱণ কৰে তেওঁলোকৰ মনৰ সেইটো এটা ভাৱ তেওঁলোকে গুৱাহাটীলৈ আহিলে অসমলৈ গৈছিলোঁ বুলি কয় তেনেধৰণৰ কথাবিলাক মই শুনিবলৈ পাইছোঁ তাত থকা অৱস্থাত আমাৰ গতিকে আমাৰ অসমৰ বুকুৰে এডোখৰ অংশ যেতিয়া পৃথকভাৱে তেওঁলোকে নিজকে ভাবে সেইটো অতি দুখনীয় কথা যিহেতু আমাৰ অসমবাসী হিচাপে আমি পৰিচয় দিয়াৰ সত্ত্বেও বা অসম বুলি পৰিচয় দিয়া সত্ত্বেও তেওঁলোকৰ মানুহখিনিয়ে কিন্তু সেই ভাৱটো মনলৈ নানে কেতিয়াও যে আমি অসমৰে জনসাধাৰণ বা অসমৰে আমি তেনেধৰণৰ ভাৱবিলাক তেওঁলোকৰ মনত নাহে বাকী অন্য আৰু বিশেষ তেনেকুৱা জিলা আৰু বিশেষ মই ভ্ৰমণ কৰা নাই তেনেকুৱা আকৌ আৰু যাবলগীয়া তেনেকৈ পোৱাও নাই গতিকে এইকেইখন জিলালৈকে মই গৈছোঁ বৰ্তমান এইকেইখন জিলাৰে মোৰ যি অভিজ্ঞতা আছিলোঁ সেইখিনিকে মই ক'লো